পৰিবহন বিভাগে আমাক নিৰ্দিষ্ট সময়ত কিছুমান বাছ দিব লাগিব ন বজাৰ লগে লগে যদি এখন বাছ দিলেহেঁতেন আমাৰ স্কুলৰ ল'ৰা ছোৱালী স্কুললৈ যাবত বহুত সুবিধা হ'লহেঁতেন আৰু ঠিক সেইদৰে যদি দহ বজাত এখন দিলেহেঁতেন অফিচলৈ যোৱা মানুহৰ কাৰণেও সুবিধা হ'লহেঁতেন আৰু এনেকৈ ঘূৰি আহিবৰ সময়ত যদি এখন তিনিটা তিনিটা বজাত দিলেহেঁতেন তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি ঘূৰি আহিবলৈ সুবিধা হয় আকৌ অফিচৰ পৰা আহিবলৈ পাঁচটা বজাত যদি দিলেহেঁতেন তেনেকেও সুবিধা হ'লহেঁতেন গতিকে এই বাছৰ সুবিধা যিমানে হয় সিমানে ল'ৰা ছোৱালীও উন্নত হয় গতিকে বাছৰ সুবিধাবোৰ হ'লে ভাল হয় আৰু বাছবিলাক বেছিকৈ হোৱা কাৰণে পৰিবহন বিভাগ বেছিকৈ হোৱাৰ কাৰণে বহুত জাম লাগে জামত মানে বহুত অসুবিধা হয় টম্টম বিলাকেও বহুত আইন অমান্য কৰে তেওঁলোকে পটকৈ ঘূৰি দিয়ে পটকৈ ঘূৰি দিয়াৰ পাছত কিছুমান মানুহৰ বহুত অসুবিধা হৈ সমস্যাৰ সৃষ্টি হৈছে গতিকে এই পৰিবহন ব্যৱস্থাটো এইবিলাকৰ ব্যৱস্থা বেছিকৈ ল'লে অকণমান আমাৰ উন্নতি হ'ব